দাদা মোৰ পান কাৰ্ডখন হেৰাই গ'ল মোক পুনৰ প্ৰিণ্টৰ কাৰণে পান কাৰ্ড আধাৰ কাৰ্ডখন বনাব পাৰিব নেকি যদি পাৰে বনাই দিয়কচোন মোৰ পান কাৰ্ড আধাৰ কাৰ্ডখন হেৰাই যোৱা মানে মই বহুত অসুবিধা হৈছে মোৰ গোটৰ কামৰ কাৰণে পান কাৰ্ডখন লাগিছিলে যদি পান কাৰ্ডখন মই উলিয়াব নোৱাৰোঁ মোৰ গোটৰ কামবিলাক পিছুৱাই যাব থাকি যাব আৰু মই তেতিয়া গোটত একো কাম কৰিব নোৱাৰিম আপুনি মোৰ সকলো ডাটা দিছোঁ মোৰ পান কাৰ্ডখন আপুনি বনাই দিয়কচোন